মই প্ৰায় ফুৰিবলৈ যোৱা হৈয়ে থাকে তাৰে ভিতৰত শ্বিলঙলৈ প্ৰায় গৈ থাকোঁ শ্বিলঙলৈ গ'লে খুব ভাল লাগে বিশেষকৈ চেৰাপুঞ্জী যাওঁ শ্বিলং গ'লে চেৰাপুঞ্জীত যিবিলাক

ৱাটাৰ লেক এইবিলাক চাই ভাল লাগে আৰু সেইফালৰ পৰা গ'লে মানে সৰু সৰুকৈ বাংলাদেশখনো দেখি চেৰাপুঞ্জীৰপৰা বেছি দূৰ নহয় বাংলাদেশ আৰু ৰাস্তাবিলাকো যাওঁতে এটা খুব ভাল লাগে ৰাস্তাবিলাক গৈ থাকোঁতে পৰিৱেশটো কাষে কাষে সেউজীয়া গছ গছনি সেইবিলাক চাই ভাল লাগে আৰু তাৰ খাদ্য পাতি খাদ্য এইবিলাক খায়ো ভাল পাওঁ বিশেষকৈ আমি অসমীয়া মানুহ হিচাপে সেইবিলাক ঠাইতো গাহৰি চাহৰি পোৱা যায় আৰু মাছ মাংসও মাছো যথেষ্ট কম দামতে খাবলৈ পোৱা হয় আৰু গাঁও এলেকাবিলাকতো গৈছোঁ তাত খুব মানুহবিলাকৰ ব্যৱহাৰবিলাক ভাল লাগে আৰু গৈ থাকোঁতে আমি বিশেষকৰি এই আনাৰস কাষে কাষে এই দোকানবিলাক যে পাওঁ আনাৰস এনেকুৱা ফল মূল বহুত ধৰণৰ এইবিলাক খাবলৈ পোৱা যায় আজিলৈকে ভাল লাগে